আমাৰ অসমৰ শিক্ষাব্যৱস্থাৰ সাধাৰণতে আমি বিভিন্ন শিতানৰ পৰা পোৱা পুঁজিৰে চলে বিশেষকৈ এইটো আমাৰ ৰাজ্যিক পৰ্য্য়ায়ত আমাৰ ষ্টেটে কিছুমান বিয়াৰ কৰে কিছুমান স্কীম আছে এনেকুৱা চেন্ট্ৰেলৰ হেৰি থাকে মানে শ্বেয়াৰ থাকে গতিকে আমাৰ বিশেষকৈ যিখিনি আমাৰ অসমৰ স্কুল কলেজ বা ইঞ্জিনিয়াৰীং কলেজ মানে চৰকাৰী যিখিনি প্ৰতিষ্ঠান শিক্ষা প্ৰতিষ্ঠান সেইখিনি সাধাৰণতে ডাইৰেক্টলী হয় আমাৰ অসম চৰকাৰৰ দ্বাৰাই কিন্তু ইয়াতে আকৌ সৰ্বভাৰতীয় ক্ষেত্ৰতো আৰু কিছু মানে স্পনচৰ হয় যেনে আমাৰ সৰ্বশিক্ষা সৰ্বশিক্ষাৰ দ্বাৰাই যিবিলাক আমাৰ শিক্ষাব্যৱস্থা শিক্ষাৰ ব্যৱস্থাত যিবিলাক খৰছ হয় সৰ্বশিক্ষাৰ দ্বাৰাই সেইবিলাকৰ আকৌ এটা পৰ্চন আহে আমাৰ ইণ্ডিয়া গভৰ্ণমেণ্ট মানে চেন্ট্ৰেলৰ পৰা গতিকে গতিকে দুই ধৰণে আমি এই স্পনচৰবিলাক আমাৰ শিক্ষাব্যৱস্থাত আছে আৰু এটা আমাৰ এনেকুৱা আছে অসমৰ শিক্ষাব্যৱস্থা অকল চৰকাৰী হেৰি বুলিয়ে নহয় আমাৰ প্ৰাইভেট কিছুমান ইঞ্চটিটিউচন আছে যিবিলাক হয়তো মানে সেই ইঞ্চটিটিউচনৰ খৰছ পাতিবিলাক সেইটো আকৌ গভৰ্ণমেণ্টে নকৰে সেইটো আমাৰ যিখিনি ষ্টুডেণ্ট বা কিছুমান ওৱেলফেয়াৰ স্কীম থাকে কিছুমান এন জি অ' থাকে সেইবিলাকেও এইবিলাক প্ৰভাইড কৰে গতিকে অসমৰ শিক্ষা ব্যৱস্থাৰ যিটো পুঁজি আমাৰ এই ধৰণে আমাৰ মানে খৰছ কৰা হয়